আজিৰ পৰা এসপ্তাহৰ আগত আমাৰ দাদাই এটা টিভি আনিলে টিভিটো বত্ৰিছ ইঞ্চি আগৰ আগত যি আগতে যিবোৰ টিভি আছিলে তাতকৈ মানে বহুত ডাঙৰ টিভি সেইটো আমি টেবুলত নোথোৱাকৈ তাক বেৰত লগাই চাব পাৰিছোঁ সকলোৱে চাই যে ইমান আমি ভাল পাইছোঁ তাত ছবিৰ পৰিমাণটো ইমান ভাল চেনেলবোৰত ছবিবোৰ ইমান ধুনীয়াকৈ স্পষ্টভাৱে ওলায় আৰু তাত শব্দবোৰ ইমান ধুনীয়াকৈ স্পষ্টভাৱে আমি শুনি পাওঁ চাই বহুত ভাল লাগে চেনেলবোৰ সকলোবোৰ চেনেলেই উপলব্ধ আছে আৰু তাত আমি ইণ্টাৰনেট সংযোগ কৰি চাব পাৰিছোঁ ম'বাইলত ইটিউবটো ইউটিউব বুলি এটা এপ আছে সেই ইউটিউবটো আমি টিভিত সংযোগ কৰি তাত থকা সকলো ধৰণৰ চেনেল আমি চাব পাৰিছোঁ ভিডিঅ' চাব পাৰিছোঁ সেই ভিডিঅ'বোৰ আমি মোবাইল মোবাইল নোহোৱাকৈ আমি টিভিতেই লগাই চাব পাৰিছোঁ এনেধৰণে আমাৰ বহুতো সুবিধা হৈছে